যদি মানে মই মোৰ কথা ক'বলৈ যাওঁ ব্যক্তিগতভাৱে মই এখন আপোনাৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত কৰ্মৰত হৈ আছোঁ তাতে আপোনাৰ এনেকুৱা কিছুমান বিবাদ বা কঠিন পৰিস্থিতি আহে মানুহৰ জীৱনতো সকলোতে আহে আৰু সকলোৰে জীৱনত আহে এনেকুৱা কঠিন পৰিস্থিতি ছ' মোৰ জীৱনতো আহে তেনেকুৱা কিন্তু তেনেকুৱা পৰিস্থিতিত মই ভাবোঁ যদি আপুনি সেই কঠিন পৰিস্থিতিটোতে আন্ছাৰ দিব লাগিব বুলি উত্তৰ আপুনি দিব লাগিব বুলি মই নাভাবোঁ কিয়নো তেতিয়া আপুনি খঙত বা কিবা বেলেগ পৰিস্থিতিত পৰি পেলাই ভুল উত্তৰো দি দিব পাৰে আৰু সেইটোৱে বেলেগ ৰূপো ল'ব পাৰে সেকাৰণে শান্ত মগজুৰে উত্তৰ দিয়াটো মই ভাল বুলি ভাবোঁ কিয়নো সেই সময়ত আমাৰ যেতিয়া গালি গালাজ পৰা হয় তেতিয়া আমাৰ মগজু সুস্থ অৱস্থাত নাথাকে খঙত কিবা হৈ থাকে তেতিয়া আমাৰ মুখেৰে কিবা বেয়া উত্তৰো ওলাই যাব পাৰে যিটো মানে যুগাত্মক বুলি মই নাভাবোঁ সেইকাৰণে মই ভাবোঁ মৌন হৈ কথাবোৰ শুনিব লাগে যোনেই যি কয় তাৰপাছত যেতিয়া সময় সুবিধা মিলি পেলাই বুজি পেলাই ক'ব লাগে উত্তৰ দিব লাগে নহ'লে যোনে গালি পাৰিছে বা পৰিস্থিতি সৃষ্টি কৰিছে কঠিন পৰিস্থিতিৰ তেওঁলোকে নিজে বুজিব দিব লাগে সব কথাত উত্তৰ বা প্ৰত্যুত্তৰ দিব লাগে বুলি মই নাভাবোঁ